হেল্ল' ফ্লিপকাৰ্টৰ কাষ্টমাৰ কেয়াৰ হয় অঁ হয় মই যোৱা সপ্তাহত আপোনালোকৰ তাৰপৰা পাৰ্চেল এটা অৰ্ডাৰ কৰিছিলোঁ অঁ পাৰ্চেলটো কালি আহি পালে হয় কিন্তু মানে মোৰ পাৰ্চেলটোৰ আপোনাৰ পে'মেণ্টটো সোমোৱা দেখুৱা নাই মইতো ডেলিভাৰী বয়জনক পাৰমেণ্টটো দিছিলোঁ মানে অঁ সম্পূৰ্ণ পে'মেণ্ট কৰি দিছিলোঁ হয় অঁ কিন্তু কি কাৰণে সোমোৱা দেখুৱা নাই এতিয়া কথাটো মই বিশেষ জনা নাই অঁ অঁ মই সেইটো তেওঁৰ হাতত দিয়ে দিছিলোঁ হয় মোৰ তাৰপৰা ফোন আহিছে যে আপোনাৰ এইটো পে'মেণ্ট হোৱা নাই বুলি কিন্তু মই দিছিলোঁ ঠিক আছে আপোনালোকে আকৌ এবাৰ ভালকৰি ডেলিভাৰী বয়জনৰ লগত কণ্টেক্ট কৰি মানে কথাটো এই কৰকচোন হয় যদি অঁ অঁ পাৰ্চেলটো যদি ঘূৰিও আহে বা পে'মেণ্টটো সেই হোৱা দেখুৱায় তেতিয়া মোক আপোনালোকে কথাটো জনাব আৰু মোৰ ইয়াতো যদি হোৱা দেখুৱায় তেতিয়া মই হ'লেও আপোনালোকক ফোন কৰি জনাম হয় ঠিক আছে ধন্যবাদ